হেল্ল' অ' এই জীপ এজেঞ্চিত লাগিছেনে মই বৰবৰুৱা পৰা কৈছোঁ আপোনালোকৰ জীপ এজেঞ্চিৰ পৰা মোক এখন জীপ লাগিছিল হয় হয় আমি শিৱসাগৰলৈ যাব বিচাৰোঁ আমাৰ পাঁচজন সদস্য আছে কিমান পৰিব হয় হয় দামটো অলপ কম নহ'ব নেকি দাদা আমি দুদিনৰ কাৰণে যাব বিচাৰোঁ নিশ্চয় আপুনি তাতোতকৈ কম কৰিব পাৰিবনে যিহেতু আমি পাঁচজন মানুহ যাম দুদিনৰ কাৰণে অ' ঠিক আছে হ'ব বাৰু